হয় নমস্কাৰ মই শ্ৰী বিকাশ গগৈয়ে ক'লোঁ হয় এইটো শইকীয়া ট্ৰেভেল এজেঞ্চিত লাগিছেনে হয় হয় হয় হয় মই আপোনাৰ ফ্লাইট এখন বুকিং কৰিব লাগিছিল ফ্লাইটৰ টিকেট তিনিটা বুক কৰিব লাগিছিল গুৱাহাটীৰপৰা আপোনাৰ দেল্হীলৈ হয় মোৰ দেউতাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিলে গতিকে মোৰ হয় হয় মই বুজি পাইছোঁ এইটো লাষ্ট মিনিট বুকিং হয় গতিকে আপুনি চাওকচোন কেনেবাকৈ টিকেট তিনিটা যোগাৰ হয় নেকি হয় হয় মই হয় হয় মই বুজিছোঁ নিশ্চয় বুজিছোঁ এইটো আপোনাৰ লাষ্ট মিনিট বুকিং হয় কিন্তু মোৰ দেউতাৰ গাটো বহুত বেয়া আজি ৰাতিপুৱাৰপৰা সেইবাবে মই সোনকালে দেউতাক দেল্হীলৈ নিব লাগে হয় মই বুজিছোঁ বুজিছোঁ এইটো লাষ্ট মিনিট হয় আপুনি যিমান পাৰে সোনকালে টিকেট তিনিটা বুকিং কৰি দিয়ক হয় মা দেউতা আৰু মই যাম হয় কি বুলি ক'লে হয় আপোনাৰ আই ডি প্ৰুফ আৰু হয় হয় আই ডি প্ৰুফ লাগিব ন হয় মই নিশ্চয় সোনকালে পঠিয়াই আছোঁ আই ডি প্ৰুফ আপুনি যিমান পাৰে সোনকালে মোক গুৱাহাটীৰপৰা দেল্হীলৈ এয়াৰ ইণ্ডিয়া হয় এয়াৰ ইণ্ডিয়াত টিকেট তিনিটা বুক কৰি দিয়ক হয় মই বুজিছোঁ লাষ্ট মিনিট বুকিং পাওঁ নেপাওঁ ঠিক নাই কিন্তু আপুনি যিমান পাৰে নিজৰ ফালৰপৰা চেষ্টা কৰি হ'লেও মোক বুকিং কৰি দিয়ক তিনিটা টিকেট মোৰ দেউতাক নিয়াতো বহুত প্ৰয়োজন

হয় মই ঠিক আছে আপোনাক মই আই ডি আৰু আই ডি সোনকালে অতি শীঘ্ৰেই পঠিয়াই আছোঁ হয় হয় হয় বুজিছোঁ বুজিছোঁ মই আপোনাৰ লাষ্ট মিনিট বুকিং নিশ্চয়তা দিবপৰা নাই হয় আপোনাৰ আপুনি কিন্তু নিজৰ ফালৰপৰা সম্পূৰ্ণ চেষ্টা কৰক আপুনি বুজিছে নহয় মোৰ কথাটো দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে হয় মোৰ দেল্হী যোৱাতো বহুত প্ৰয়োজন হয় আপুনি হয় বিজনেচ ক্লাছ ইকনমি ক্লাছ একো নাই আপুনি কিবা এটা মুঠতে যেনেতেনে যাবপৰা যোগাৰ এটা কৰি দিলেই হ'ব তিনিটা টিকেট আপুনি যেনেতেনে যোগাৰ কৰি দিয়ক হয় বুজিছোঁ মই ধন্যবাদ